হেল্ল' হয় কওকচোন হয় হয় আপুনি কোনে কৈছে হয় হয় এই ক'ৰ পৰা আহিছে আপুনি আচ্ছা ঠিক আছে কওকচোন কি সহায় কৰিব পাৰোঁ

আমাৰ বিহুৱে হৈছে তিনিটা

সাতদিন মানে গোটেই মাহটোৱে ব'হাগ মাহ মাহটোতে উদযাপন কৰোঁ বুলি ক'ব লাগিব

এইটো চাকি জ্বলালে মানে এইবোৰ কীট পতংগবিলাক যিবিলাক পোক আমনি কৰে শস্যৰ ওপৰত সেইবিলাক নাশ হয় বুলি আৰু ভোগালী বিহুটো আপোনাৰ ধান কাটি শেষ হোৱাৰ পিছত পাতে সেই সময়ত মানে চব উভনদী হৈ থাকে চব মানুহৰে ভঁৰালবিলাক সেইবাবে পাতে আৰু কিবা

ধন্যবাদ আপোনাকো আৰু কিবা জানিব বিচাৰিলে কল কৰিব অঁ এতিয়া ৰাখোঁ অঁ ঠিক আছে